অঁ মন্দিৰত যাবা লাগছিল এই খটৰাত অঁ অই চাইকেল লৈয়ে যাম দে লাহে লাহে এই এটা এই বজাৰ খিনি কৰবা লাগেই এই বুটে মুগে কল আৰু কি কি পায় আপেল চাপেল এনকে আনি ফেলে যোগাৰ খিনি কৰি থ অঁ চাইকেল লৈয়ে যাম আ চাইকেলৰ পিছফালে উঠি যাবো আৰ

অঁ অঁ এই তাকে গ'লে হ'ল দে এই তাতে যায় ফেলে চা চাই ফেলে কিনিম দে অঁ কি অঁ এই তাতে ল'ম দে বৰণ চৰণ তাৰপে তাতে যায় যি কৰবা লাগেই কৰিম দে আৰু

ঘৰৰ কোনো নাযায় মই যাম আৰু সি যায় নিকি আমাৰ বিহৰগুটি যাব আ এই সোনকালে যাবা লাগবু দে ৰাতিপুৱাই এই কালি ৰাতিপুৱাই ওলবি আ যাম আ আঠ সাতটা মানতে অঁ অঁ অঁ অঁ হ'ব দে সোনকালে আহিলিয়ে হ'ল